হেল্ল'

অঁ কি ক'লে খেতি কেনেকুৱা হ'ল আপোনাৰ খেতি কেনেকুৱা হয় অঁ কি কি খেতি কৰিছে কি কি খেতি কৰিছে ময়ো খেতি কৰিছিলোঁ চাউলৰ খেতি জহা চাউলৰ ভাল নহ'ল

অঁ মোৰো একেই গতি মোৰো একেই গতি ভাল নহ'ল বহুত সাৰ বহুত টকা পইচা দিলোঁ আৰু খেতিটোত একোৱেই নহ'ল

অঁ মোৰো এনেকুৱাই হৈ আছে

খেতি ভাল হোৱাই নাই এই লগাইছোঁ বহুত কিবাকিবি হ'ব